হয় মই ঘৰতে বিভিন্ন ধৰণৰ পানীয় প্ৰস্তুত কৰোঁ তাৰ ভিতৰত যেতিয়া যিটো বস্তু বেছিকৈ ওলায় অৰ্থাৎ সময়ৰ বস্তুবিলাক যেতিয়া ফলৰে হওঁক বা অন্য পাচলিৰে হওঁক তেতিয়া মই যেতিয়া বেছিকৈ ওলায় সেই সময়তে মই সেইবিলাক প্ৰস্তুত কৰোঁ ধৰক নে নেমু যিটো সময়ত নেমু গছত বেছিকৈ হয় সেই সময়তে মই নেমুৰ আনি পেলাই নেমুৰ ৰসৰ পৰা মই তাৰ জুচ তৈয়াৰ কৰোঁ আৰু তাত সংৰক্ষণৰ কাৰণে কিছু দ্ৰব্য ব্যৱহাৰ কৰি মই বছৰটোৰ কাৰণে প্ৰস্তুত কৰি থওঁ আনহাতে বেলৰ দিনত বেল বেছিকৈ সৰে পাওঁ সেই সময়তে বেলৰ পৰা মই পানীয় প্ৰস্তুত কৰোঁ তাতো বেলৰ ভিতৰৰ মজ্জাখিনি ওলিয়াই চাকি পেলাই তাত চেনি ৰস ৰং মিহলাই পেলাই আকৌ সংৰক্ষণৰ কাৰণে কিছু দব্য মিহলাই মই বেলৰ চৰবত তৈয়াৰ কৰি থওঁ তাৰ পিছত বিলাহীৰ পৰা মই বিলাহী বেছিকৈ ওলোৱাৰ সময়ত বিলাহীৰ দ্বাৰা কিছুমান বিলাহী সংৰক্ষণ কৰি থওঁ বছৰটোৰ কাৰণে যাতে প্ৰিজাৰ্ব কৰি পেলাই মই তাক প্ৰস্তুত কৰি ৰাখোঁ প্লামৰ প্লাম যেতিয়া পাওঁ প্লামৰ ৰস জামু ৰস কঠাল পকা কঠালৰ ৰস তেনেকে প্ৰস্তুত কৰি পেলাই তাৰ পৰা পানীয় সৃষ্টি কৰোঁ আৰু তাক সংৰক্ষণ কৰি পেলাই মই বছৰটোৰ কাৰণে ৰাখোঁ